এই জয় বৰুৱাই চাম বুলি ভাবি আছোঁ হেৰি এই তাকে গান এটাকে শুনি আছিলোঁ এতিয়া মই তেজী মলাটো শুনি আছিলোঁ হেৰি শুনিছা নাই তুমি জয় বৰুৱাৰ গান অঁ তাকে হেৰি তিনিচুকীয়াৰে হয় ডিগবৈত জন্ম হৈছিলে অঁ অঁ তেওঁৱে আছিলে অঁ হেৰি হিন্দী ছবিটো গাইছে হিন্দী গানকেইটাও ভালেই লাগে অঁ হেৰিয়ত এই থিয়েটাৰতো আছিলে নহয় হেৰিখন হেঙুল থিয়েটাৰটো দুহেজাৰ এঘাৰ বাৰ বৰ্ষটোত আছিলে নেকি

অঁ তাতে থাকে চাগে তাৰিছত সেই হেঙুল থিয়েটাৰৰ খিৰিকী নাাটখনত হেৰিয়ত নেপথ্য গায়ক হিচাপে গান গাইছিলে আকৌ এইটো এঘাৰ বাৰ বৰ্ষতে আছিলে চাগে

যাম বুলি ভাবি আছোঁ ৰাতি দেৰিয়ে হয় দেখোন

অঁ অঁ দেৰি হৈ যায় যাবা নেকি অঁ লাইভ শ্ব' আজিলৈকে চোৱা নাই আকৌ তাকে চোৱা ইচ্ছা এটা আছে ভাইটিৰ লগতে যাম অঁ অঁ তাৰ লগতে যাব পাৰিবা আগৰ ওচৰ পাঁজৰ ওলাব লগ ধৰিলে যাবলৈ লগত সৰহ হ'লে ভালেই লাগিব গৈ অঁ অঁ অঁ অঁ